এই অফিচতে আছো অ' ক এই আজি লেট নাইট ক'ত যাবি সেইটো ক অঁ অঁ অঁ টাউন কমিটীৰ ওচৰত অঁ অঁ যাব পাৰি লগতে এই বিশা বিশাল আৰু কৃটিকো লৈ ল'বি অঁ আজিতো অকণমান দেৰি হ'ব যাওঁতে ঘৰলৈ তোৰ অঁ হ'ব সাতটামান হ'ব ঠিক আছে তই মোক কল কৰি ত তই মোক কল কৰিবি বাৰু অ'কে ঠিক আছে অঁ ঠিক আছে অ'কে অ'কে